ক'ত আছা অঁ এইবাৰ বিহু আয়োজনটো এতিয়া কোনডোখৰত হেৰি কাৰণে আৰম্ভ কৰিবা এই পুখুৰী পাৰতনে নদী পাৰত হ'ব অঁ এতিয়া এইবাৰ খৰি কাঠ কাটিবলৈ এতিয়া ক'লৈ ক'লৈ যোৱা হ'ব

অঁ তাতে আকৌ আমাৰ মিথু চেতিয়াই বোলে হাঁহ পাঁচটা দিম বুলি কৈছে

অঁ তেনেকৈ ধৰি ধৰি লওক ময়ো মুৰ্গী দুটামান দিম বুলি ভাবিছোঁ

হয়নি অঁ তেতিয়া চব্জিটো তুমি দি দিলে ক'লে এনে আলু চালু কিবা আৰু বিশেষ দৰকাৰ হ'লে এইবিলাক মই মানে তাত আছোঁ বাৰু তাৰ আলুও দিম মই পাঁচ কিলোমান দি দিম বুলি ভাবি আছোঁ

আলু এবেগ দিব অঁ তেন্তে ঠিকে আছে অঁ এনেকৈ কৰি আকৌ কিবা খেলৰ খেলা ধূলাৰ বিষয় লৈ কিবা পাতিছে বোলে খেলো আয়োজন হ'ব নেকি অঁ তে অঁ সেইবোৰ খেলটো অঁ খেলটোত আমাৰ আইসকলেও খেলিব হয় নহয় বাৰু

অঁ তেনেকৈ কৰি মানে আকৌ বাহিৰ ভিতৰ খেলটো সেইটো পাতি দিব লাগে তেনে খেলবিলাক সব যদি খেলি দিয়া হয় তাত আকৌ প্ৰাইজ মনি হ'বনে নে কিবা পুৰস্কাৰ হিচাপত কিবা দিয়া হ'ব অঁ প্ৰাইজ মনি হিচাপে দি দিলে ক'লে ভাল আৰু তাতে টেনশ্য়ন নাথাকে তেতিয়া নহ্ অঁ ভেলাঘৰ কাইলৈৰ পৰা আৰম্ভ কৰিম বাৰু এইটো আমি দুজনমান ওলাম কাইলৈ পৰা অঁ নৰাটো কাটিব নৰাটো কাটি মেলি মানে ভেলাঘৰতো প্ৰথম বনাই ল'ম তাৰপৰা খৰি কাটিব কাৰণে এই অঙলোকৰ ফালে গাড়ীখন তোমাৰ আহিব ক'লায়ে অঁ সেইখন লৈ মেলি যাম মানে খৰিটো লৈ আহিব লাগিব কওকচোন এই বাঁহ মানে আমাৰ দাদা অৰুণ যে তেখেতৰ তাতে কাটিম বাঁহটো এই এজোপা বাঁহ উঠাই দিম বুলি কৈছে এই বাঁহজোপাই কাটিম মানে যিমান বাঁহ দৰকাৰ হয় ল'ব বাকীখিনি বাঁহ বিক্ৰী কৰি দিয়েনে কি কৰে নাজানো বাৰু অঁ তেনেকেই পাতিব লাগিব অঁ হয় হয় এতিয়া সেইটো কৰিবলৈ আকৌ গোটেইকেইজন ৰাইজ মানে কাইলৈ সৰু সুৰা সদন এভাগি বহাই দিয়া নেকি মুঠতে গোটেইকেইজন গোট খাবৰ কাৰণে

গায়কটো গায়ক আনিবলৈ আকৌ আমাৰ এনেকৈ অৰ্থ হিচাপত তেনেকৈ পুঁজি তেনেকৈ ৰাখি থোৱা নাইনে কালেক্যনটো কৰিম কৰি যদি সবেই সহায় সহযোগ কৰে তেতিয়া সুবিধা হ'ব

অঁ তেনেকৈ ধৰা যদি কাইলৈ সেই সদনভাগিত ধৰি লওক সবেই যোগাযোগ কৰিলে ক'লে হ'ব তেতিয়া আগবাঢ়িব পৰা হ'ব

এই শব্দ বাৰু মই নিজৰভাগিয়ে দিম এইটো টেনশ্য়ন ল'ব নালাগে এই সেইভাগিৰ কাৰণে মই বাৰু একো হেৰি নলওঁ খালী তাত আৰু চাৰ্জ টাৰ্জ দিয়া সুবিধাটো বহুত ভালকৈ লগাই ল'ব লাগিব শব্দটো মোৰ নিজৰে যাব বাৰু

ঠিক আছে আৰু পানীৰ সুবিধাটো কাৰণে বিশেষকৈ মানে হেৰি কৰিব লাগিব দেই পানীটো আমাৰ প্ৰব্লেম আহে এইটো বাগানৰ হেৰিত ফেক্টৰীত মুঠতে খবৰটো জনাই দিলে ভাল হ'বনি টেংকাৰ এক টেংকাৰমান পানী দি দিবলৈ ক'লে কিবা এটা

অঁ তেনেকেই কৰিব লাগিব এতিয়া বিহুৰ কাৰণে নহ'লেনে দিন কেইটা আছে আৰু এতিয়া পালেহিয়ে চৈধ্য তাৰিখৰ পৰাটো আৰম্ভ হ'বই

অঁ হয় হয় হয় হয় তাকেলৈ এতিয়া সবেই লগতে খোৱা হ'ব নেকি নে আইসকল সৰু ল'ৰা ছোৱালীসকল সব লগতে

অঁ সবকে জনালে ভাল হ'ব কাৰণ আইসকলেও কিছুমান কৰ্ম কৰিব লাগিব হয়নে বাৰু দায়িত্ব দি দিব লাগিব আৰু অঁ দায়িত্ব দি যদি দি নিদিওঁ মুঠতে আমিতো বাপকেইজনে গোটেইখিনি কাম আগবঢ়াই নিব নোৱাৰিম হয়নে বাৰু

হয় হয় হয়

অঁ অঁ এতিয়া বিশেষকৈ আছা ক'ত ঘৰতে অকণমান ওলাই আহা নহ'লে দুজনমান লগ হৈ এই কিছুমান কথা আলোচনা কৰোঁ

অঁ সেইটোকে কৰিবা

তিনিআলিতে লগ হৈ মানে কথাখিনি আলোচনা কৰি ল'লে ভাল হ'ব আৰু হয় নহয় বাৰু অঁ অঁ অঁ অঁ তেনেকুৱা কথাটো মানে একেবাৰে চিৰিয়াছলি ল'ব লাগিব সবেই হয়নে বাৰু কিন্তু কাইলৈ কিন্তু সদনভাগি বহোৱাটো চিয়ৰ দেই এইটো তেতিয়া মানে মিটিং আকাৰতে যায়নে কি কয় মই বিশেষ নাজানো ৰাইজে অঁ অঁ তেনেকৈ কৰিলে ক'লে মানে সুবিধা হয় আৰু

অঁ তেনেকৈ দি দিব লাগে অঁ তাতে ঠাণ্ডাটো বেছি নমাইছে অলপ খৰি মাৰি বেছিকৈ গোটাব লাগিব

অঁ সেইটো কৰিম ডেকৰেশ্বনটো অকণমান ভালকৈ দিম মানে তেতিয়া বস্তুটো সুবিধা হ'ব আমাৰো আৰু ভেলাঘৰ হোৱাখিনিত ধৰি লওক এতিয়া কিছুমানে চেল্ফি মাৰিব কিবা কৰিব এইবিলাক আমি মানে হোৱাটছএপত দিলে ক'লে অকণমান যাতে জিলিকনীয় কিবা এটা হয় আৰু লোকেল গায়ক বাৰু নিমন্ত্ৰণ দিয়া হ'বয়ে কিন্তু বাহিৰৰ দুজন এজনমান কোনোবা আনিব পাৰিলে ভাল আছিলে দুজন নহ'লেও এজন হ'লেও অঁ তেনেকৈ অঁ সেইকেইজনকতো জনামেই মই মানে বিশেষকৈ ভাবিছিলোঁ আমাৰ ভাল ছিংগাৰ এজন আনি দুটকা পইচাই খৰচ হওক মানে দুষাৰমান গীত প্ৰদৰ্শন কৰোৱাবলৈ ইচ্ছা এটা আছিলে অকলেতো নোৱাৰো নহ্ সামৰ্থ নাই অঁ সেইকাৰণে

দিব দিব দিব দিব খালি সিহঁতক গোহাৰি কেইভাগিমান বনাব লাগিব গোহাৰি চিঠি পত্ৰ হিচাপত মানে যদি দিয়া হয় তেতিয়াই কিবা এটা দিয়া হেৰি এটা আছে বাৰু এনেকৈ ডাৰেক্ট মুখেৰে ক'বলৈ গ'লে তেখেতলোকেও বেয়া পাব হয় নহয় এতিয়া আমাৰবোৰতকৈতো জ্যেষ্ঠ মানুহ তেখেতলোকক অলপ ভাল ব্যৱহাৰ এটা কৰি যদি আমি কিবা এটা খোজোঁ তে নিদিও বুলিতো কেতিয়াও নকয় দিব লাগে অঁ অঁ নহয় সেইকেইজন বাৰু মোৰ লগত ভাল সেইকেইজন আহিবই সেইকেইজনৰ লগত প্ৰায় লগ পোৱা পুয়ি হৈ থাকে সেইকেইজনক মই জনালে যে আহিবই আৰু তাৰপৰা আমাৰ এই থানাটো হেৰিখন দিব লাগিব গোহাৰি এভাগি থানাও আহিব অচি ছাৰ আহিব নতুনকৈ আহিছে অচি ছাৰ মানে তেখেতেও মানে কিবা এটা আগবঢ়াম বুলি মোক সেইদিনা জনাইছিলে দেই সেইদিনা চাৰিআলিত লগ পাই আমি ছাৰ লগত অকণমান কথা বতৰা কৰা হ'ল তেখেতে কৈছে নিমন্ত্ৰণ দিবা আকৌ মোক মই বোলো ছাৰ আপোনাক নিদি কাক দিম মই তেনেকৈ কৈ থৈ আহিলোঁ বাৰু অঁ অঁ অঁ আমাৰ এই দিপক গগৈ সম্পাদক আছিলে পুৰণা প্ৰাক্তন মানে এতিয়া তে তেখেতৰ লগতে কথাবোৰ সব আলোচনা কৰি ল'ব লাগিব আমি অঁ তেখেত আছিলে মানে ভিডিবি ছেকেট্ৰৰি এই সবকে লগ খাই মেলি আমি কথাখিনি আলোচনা কৰি ল'ম কাইলৈ তাৰপৰাই কিমান আগবাঢ়িব পাৰো

নহয় এইবিলাক এতিয়া হাঁহ মুৰ্গী ব্ৰইলাৰ দিয়া ব্যৱস্থাটো সবৰে হ'লেই এতিয়া গাহৰি মাংসও আনিব লাগিব কাৰণ সবেই অসমীয়া গাহৰিহে আৰু গাহৰি যদি দুপিছমান খাই দিও এনেই জ্বলাই মানে খৰিকাত দি খাওঁ কিমান ভাল লাগিব হয়নে বাৰু সেইটো কাৰণে গাহৰিও অকণমান ব্যৱস্থা কৰিব লাগিব বেছি নহ'লেও দহ কিলোমান অঁ গাহৰিটো খালে আমাৰ আহোমৰ ভাল ভাল লাগে বাৰু

অঁ দছ কেজি মানে ধৰিব লাগিব বেছি ধৰিব নোৱাৰো

অঁ হ'ব এতিয়া হেৰিলে মানে অকণমান যা যোগাৰৰ কাৰণে মোৰ গাটো ধোৱা নাই গাটো ধুই মেলি লওগৈ তাৰপৰা লগ কৰিম বাৰু তুমি ওলাই আহিবা নহয় অঁ জ্বলাই মেলি তুমি আহিবা মই এই গাটো ধুই তিনিআলিফালে ওলাই গৈছোঁ

কৈ দিম কৈ দিম অঁ সবকে জনাই দিম আৰু ঠিক আছে হ'ব দিয়া অঁ কোৱাছোন এই অকমাণি দোকান তিনিআলিত নহয় নামঘৰ ওচৰৰ তি তিনিআলিহে লগ হ'ব অঁ তাতে লগ খাই মালি মুঠতে গোটেইকেইজনে কথাটো আলোচনা কৰিম তাৰপৰা আকৌ কাইলৈ জ্যেষ্ঠসকলক মানে বৃদ্ধ দুজনমান ল'ব লাগিব নহ্ লগত এতিয়া আমাৰ কোমল চেতিয়া বাপ আৰু এইফালে গোলোক গগৈ বাপ তেখেতলোকক নজনালে বেয়া হ'ব নহয় সোনটি বাপ ৰাজু বাপ সিহঁতক জনাব লাগিব কাৰণ নজনালে ক'লে সিহঁতে অকলে অকলে যিকোনো ক্ষেত্ৰত আগবাঢ়িবলে ক'লে বুলি বেয়া হ'ব নহ্ অঁ ঠিক আছে হা